আমাৰ অঞ্চলত তেনেকুৱা ধৰণৰ সাংস্কৃতিক ভিন্নতা দেখিবলৈ পোৱা নাযায় আমাৰ ইয়াত হিন্দু মুছলমানৰ উপৰিও দুই এঘৰ বড়ো মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে বাস কৰে গতিকে আমাৰ ইয়াত আদান প্ৰদান মানে মিলা প্ৰীতি আছে আমি পূজাই সবাহে আমাক সহায় সহযোগ কৰে আমিও কৰোঁ তেনেকুৱা ধৰণৰ ভিন্নতা দেখিবলৈ পোৱা নাযায় আমাৰ অঞ্চলত মই যিহেতু নলবাৰী জিলাত বাস কৰোঁ গতিকে আমাৰ ইয়াত এটা সমন্বয়ৰ পোৱা যায় আৰু প্ৰতিটো ক্ষেত্ৰতে